অঁ কি কৰিছ অঁ এতিয়া বিয়ালৈ যোৱাটো হ'ব নে নহয় তোলে মই বাৰু ফোন কৰিম

হ'ব নাই এতিয়া চুলিটো কি কৰিবি চুলিটো বান্ধিবি নে নে মেলিবি নে চুলিটো মোৰ মতে চুলিটো মই মেলি যাব লাগিব বান্ধিলে ন'হব অঁ চুলিটো মেলি মেলি যাম তই বান্ধি ল'বি ধুনীয়াকৈ অঁ হ'ব নাই অঁ অঁ তই মই আহিব লাগিব তই তই আহিবি আকৌ তেতিয়া আমি দুয়োজনী একেলগে ওলাই যাম হ'বনে হাঁ হাঁ আৰু কোনোবা আৰু কোনোবা যায় নেকি সুধিব লাগিব আৰুতো কোনো নাযায়

ঠিক আছে আমি একেলগে ওলাই যাম তেতিয়া হ'লে দেই